হেল্ল'

অঁ দাদা গেছ চিলিণ্ডাৰ আছেনে আপোনাৰ ওচৰত বুকিং কৰা আছিলে অঁ তাকে বোলো আপুনি কেতিয়াকৈ দিবহি পাৰে আপোনাৰ এই চৰাইদেউ ডিষ্ট্ৰিকৰ কোন ঠাই মানে আপোনাৰ সোণাৰী কলেজখনৰ কিনাৰতে ছয় নম্বৰ হয়

এনেই নহয় আপোনালোকে কি বুকিং কৰি থৈ দিয়া প্ৰথম বুকিং যোনখিনি কৰে সেইখিনিক আপোনালোকে নিদিয়ে নেকি

অঁ ইমান দেৰি লাগিছে আকৌ আপোনালোকৰ মই তাকে বোলো বুকিং কেতিয়াবাই কৰা হ'ল বোলো ইমান দেৰিলৈকে আপোনালোকে দিয়াহি নাই আমাৰতো সুবিধা অসুবিধা থাকে নহয়

সুবিধা সুবিধা বুলিবলৈ সুবিধা নহয় নহয় আপোনালোকৰ সেইটো হেৰি কৰিব লাগে কাৰণ আমাৰো সুবিধা অসুবিধা হেৰি থাকেতো

আপোনালোকৰ যোনটো ঠিক আছে বাৰু আপোনালোকে যিটো আপোনালোকে গেছ যে দিবহি ডেলিভাৰী দিবহি সেই ডেলিভাৰীটো আপোনালোকে সেইটো এক্সট্ৰা চাৰ্জ কিবা লয়নি পোন্ধৰ টকা একদম মোৰ ধুনীয়াকৈ ঘৰৰ ভিতৰত ভৰাই থৈ যাবহিনে অঁ তাৰমানে মই মানে অকণমান তাকে মই মই মানে অকণমান বিশেষ কামত মানে ওলাই যাবগৈও পাৰোতো আপোনালোকে যদি দেৰি হয় সেইটো কাৰণে তৌ ঘৰততো জানিয়েই নহয় কোনো অঁ মই সেইটো কাৰণে মানে সুধি লৈছোঁ সেইটো কাৰণে আপোনালোকে ভিতৰত ভৰাই দিয়েনে নিদিয়ে এনেই আপোনালোকে কেইটামানত পাবহি বস্তুটো অকণমান সোনকালে কৰিব পৰা নাযাবনি

তাৰমানে আজিতো নহ'ব কাইলৈ তেতিয়া

অঁ

অঁ সেইটো হয় বাৰু অঁ তাকে মানে সেইটো কথা মানে মই তাকেই সেইটো কাৰণে সোধোচোন বোলো আপোনালোকৰ বুকিঙৰ ওপৰত চিৰিয়েলি বাই নাহেনে কিয়েনে বোলো

হয় অঁ মই তাকে মানে আমাৰো দিগদাৰী হয় নহয় আকৌ তেনেকৈ টাইমটো আপোনালোকে দিনটো দিনটো মানে আপোনালোকে হয় এজেঞ্চিলৈ যোৱা দিগদাৰী হয় কাৰণেতো আপোনালোককতো আমি এনেকৈ কৰা হয় বা ফোন যোগে ডাৰেক্ট সোধা হয় ডেলিভাৰী লোৱা হয় এক্চুৱেলি

হয়

হয় হয়

হয় ঠিক আছে তেনেহ'লে আপোনালোকে কাইলৈ মই আমি যদি সেইটোৱে ক'লো মইতো আপোনাক আগতীয়াকৈ ক'লোৱে যদি ঘৰত হেৰি হয় আপোনালোকে ভিতৰত বস্তুটো সুবিধা অনুযায়ী হয় হয় ঠিক আছে থেংক ইউ তেনেহ'লে আপুনি যিমান পাৰে সোনকালে চেষ্টা কৰিব হয় ঠিক আছে দিয় অঁ